মই চৰাই চিৰিকটি বহুত ভাল পাওঁ আমাৰ ঘৰৰ চাৰিকাষে বিভিন্ন ধৰণৰ ফল মূলৰ গছ ৰোৱা হৈছে গতিকে যেতিয়া ফল মূলবোৰ যেতিয়া পকে

গতিকে মই পৰামৰ্শ দিম যে চৰাই চিৰিকটিক আকৰ্ষিত কৰিব হ'লে ঘৰৰ চাৰিওফালে ফল মূলৰ গছ ৰোপণ কৰিব লাগে মই যেতিয়া চৰাই বহুত ভাল পাওঁ সেয়া সিহঁতক খোৱাৰ বাবে চাউল বুটমাহ সৰিয়হ অঁ সৰিয়হ সৰিয়হ আদি খাদ্য এখন থালত টিণৰ ওপৰত বা ছাদৰ ওপৰত থৈ আহোঁ যাতে সিহঁতৰ ভোক লাগিলে সেইবোৰ খাব পাৰে